মাছ এবিধ জলচৰ প্ৰাণী মাছ নদ নদী সাগৰ তাৰপিছতে পুখুৰী নৈ আদি সকলোতে মাছ পোৱা যায় মাছবোৰ হৈছে ৰৌ মাছ কি কয় ৰৌমাছ বৰালি মাছ চিতল মাছ বাহু মাছ তাৰপৰা পুঠি মাছ খলিহনা মাছ কাৱৈ মাছ তাৰপৰা চেঙেলী মাছ গৰৈ মাছ তাৰপৰা হেৰি কি কয় মাছ ধৰা কৌশল হৈছে মাছটো আমি কেতিয়াবা জালতো ধৰোঁ মাছ বৰশী টোপাইয়ো ধৰোঁ প'ল মাৰিও ধৰোঁ মাছটো হাতেৰেও পানী সিঁচি সিঁচি মাছ ধৰোঁ মাছৰ মাছ পানী সিঁচিও ধৰোঁ তাৰপাছতে বৰশীও দি ধৰোঁ জাকৈ দিও ধৰোঁ তাৰপিছত জুলুকি মাৰিও ধৰোঁ আকৌ মাছ হেৰিয়েদিও ধৰোঁ কি কয় সিঁচিও ধৰোঁ তাৰপৰা মাছটো আনি পেলাই খালৈত ভৰাই থওঁ ভৰাই থোৱাৰ পিছত আকৌ মাছটো কেতিয়াবা মাছটো আমি বাচোঁ মাছ বাচি আকৌ ভাজোঁ মাছৰ পেটুও খাওঁ তাৰপাছতে মাছটো ভালকৈ ধুই মেলি আমি কি কয় হেৰিয়াত কেৰাহীত তেল দি ধুনীয়াকৈ ভাজি খাওঁ তাৰপৰা কেতিয়াবা শুকাওঁ মাছবোৰ ভালকৈ পুঠি মাছবোৰ আমি ভালকৈ ধুই মেলি বাকলি গুচাই ৰ'দত থওঁ ৰ'দত দি আকৌ মাছটো ভালকৈ শুকালে মেলিলে আমি আকৌ তাক হেৰি শুকতি বনাই শুকতি বনাওঁ মাছটোত আমি এই শুকতি বনাওঁতে আমি মাছটো খুন্দোতে অলপমান কচুপাত দি খুন্দো তাৰপাছতে তাক আকৌ সেইখিনি নামচিং বুলি কোৱা হয় মাছৰ মাছ অসমৰ বাহিৰৰপৰা আহে অন্ধ্ৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰপৰাও মাছ আহে তাৰপাছতে আমাৰ অসমতো মাছ পোৱা যায় তাৰপৰা সাগৰ নদী আদি সকলোবোৰতে মাছ পোৱা যায় সাগৰৰ মাছবোৰ অকণমান খাবলৈ লুণীয়া নিচিনা আৰু নদী মাছবোৰৰ আৰু সোৱাদটো বেছি তাৰপৰা আমাৰ পুখুৰীৰ মাছবোৰৰো সোৱাদটো আছে তাৰপৰা সৰু মাছৰ বেছি সোৱাদ আছে ডাঙৰ মাছতকৈ তাৰপৰা মাছৰ কচমাছটো বৰ তেলি তাৰপিছতে কচমাছ তেলি চিতল মাছত বহুত কাঁইট আছে তাৰপিছতে বাহু মাছতোটো অকণমান তেল আছে তাৰপৰা ৰৌ ৰৌ ৰৌটো খাবলৈ ভাল হয় মাছটো তাৰপৰা মাছৰ মাছে কি কয় খৰিয়া মাছত বহুত কাঁইট আছে তাৰপিছতে ইলিচ মাছতো বহুত কাঁইট আছে ইলিচ মাছ সৰিয়হ বাতি ধুনীয়াকৈ বনোৱা হয় ইলিচ মাছ খাবলৈ বৰ ভাল লাগে সৰিয়হ ভাপত দি ইলিচ মাছ প্ৰথমতে ভাপত দি লয় তাৰপিছত সৰিয়হ বাতি ধুপধুপীয়াকৈ ধুনীয়াকৈ বনোৱা হয় তাৰপৰা ৰৌ মাছটো বিলাহী দি পেলাই বনাব পাৰি আকৌ হেৰিও দি বনাব পাৰি কি কয় ফুলকবি আলুও দিও বনাব পাৰি জাতিলাও দি বনাব পাৰি আলু বিলাহীও দিও বনাব পাৰি বিভিন্ন তৰকাৰী দিও বনাব পাৰি ৰৌ মাছটো বা চব মাছেই বিভিন্ন তৰকাৰী তৰকাৰী দি বনাব পাৰি মাছ আৰু ধৰোঁতে আমি কেতিয়াবা বৰশী মাৰিও পানীত বৰশী মাৰিও ধৰা বৰশী দিও ধৰা হয় বৰশী দি সৰু সৰু মাছবোৰ খুবকৈ উঠে বৰশীত আকৌ কাৱৈ মাছো উঠে আকৌ হেৰি মাছো উঠে কি কয় মাগুৰ মাছো উঠে মাগুৰ মাছটো তাৰপৰা মাগুৰ মাছতো আকৌ ডাঙৰবিধ মাগুৰমাছ খাবলৈ অকণমান ভাল নহয় অসমীয়া মাগুৰ মাছটো বেছি ভাল লাগে খাবলৈ মাছটো শিঙি মাছ শিঙি মাছৰ মূৰটো খালে মানুহ পগলা হয় বুলি কয়